হয় মোৰ গাঁৱত জলসিঞ্চনৰ সুবিধা আছে ইয়াত বহুত ভাল উপযোগী আছে আৰু কিছু কিছু ঠাইত জলসিঞ্চনৰ সুবিধা একেবাৰে নাইকীয়া একেবাৰে অসুবিধাত ভুগি আছে মানুহে জলসিঞ্চনৰ সহায়ত কৰিব পৰা খেতি সমূহ হ'ল ধান খেতি যি খেতি আমাৰ অসমৰ কাৰণে অতি জনপ্ৰিয় খেতি ইত্যাদি